হয় মই এতিয়ালেগে ছুটি ছবি বনাই আহিছোঁ এখন মই তথ্যচিত্ৰ বনালোঁ মোৰ চিনেমা বনোৱা মানে ষ্টাৰ্টিঙটো আৰম্ভণিটো মানে ইন্টাৰেষ্টিং আৰু মানে মোৰ ক্লাছ ছিক্স চেভন ষষ্ঠ সপ্তমমান শ্ৰেণীতে মানে কি হ'ল আমাৰ দুহেজাৰ এঘাৰ বাৰ দহ এইখিনিমানত মানে ভিচিডিৰ প্ৰচলনটো বেছি হৈ গৈছিল তো আমি মই আৰু দেউতাই মানে ভি চি ডি ডি ভি ডি প্লেয়াৰ এটা কিনিবাক লেগি মানে গুৱাহাটী আহিছিলোঁ নলবাৰীৰ পৰাই তাৰে গুৱাহাটীৰ পাণবজাৰৰ ভৰালী বাদাৰ্ছৰ পৰা আমি মানে ডি ভি ডি প্লেয়াৰ এটা কিনিছিলোঁ তো সেইটোৰ ডি ভি ডি প্লেয়াৰৰ লগত মানে কাঁহৰ বাচন বৰ্তন মানে অফাৰ এটা আছিল আৰু সিহঁতৰ বাচন বৰ্তন মানে ষ্টকত নাছিল তো হেনতে দেখি কি কৰিলে আমাক ক'লে যে তিনিখন কেছেট দিওঁ আপোনালোকক এই অফাৰটো সলনি তাৰে সিহঁতে এখন বাংলা ছবি দেৱী আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দহটা গানৰ এটা সংকলন এটা দিলে আৰু কিবা এখন আছিলে সেইটো মই পাহৰিলোঁ সেই দহটা গানৰ লাষ্ট গানটো এই জুবিন গাৰ্গৰ জয়া নাইটো যিটো মই মানে সদায় চাই থাকিছিলোঁ আগতে সেই জয়া নাইটো মানে মই জয়া নাইটো প্ৰায় চাই চাই মানে তাতে জয়া নাই গানটো এনেই হৈছে যে চিত্ৰকৰ এজনে ছবি এখন আঁকি থাকে জয়মতীৰ আৰু জয়মতীৰ কাহিনীটো দেখাই থাকে আৰু মানে জয়মতীক সেই যিটো কাহিনীৰ মৰাৰ তাইক সেইটো মানে কমপ্লিট হৈ যায় আৰু ছবিখনো কমপ্লিট হৈ যায় তো মই সেই ক্লাছ ছিক্স নে চেভেন আছিলো আৰু তো তেতিয়া মানে মোৰ মনত আহিল যে মই সেই গানটো মই নিজে বনাম দেউতাৰ এটা সৰু পইণ্টে এন শ্বুট কেমেৰা এটা আছিল মানে অফিচৰ পৰা পোৱা তো মোৰ মাথাত লাগিল যে মানে সেই গানটো মই নিজাকৈ বনাম আৰু আমাৰ মানে ফেমেলি ব্ৰেকগ্ৰাউণ্ডটো কোনো নাইও মানে চিনেমা বনোৱা মানুহ সেইটো কেনেকৈ মাথাত পোকটো সোমাল সেইটো নাজানো আৰু তো তাৰ পিছত অলপ কেইদিনমান পিছত মাথাত আহিল যে মই এখন ছুটি ছবি বনাম আৰু গানটো মাজত সোমাই দিম তো আমাৰ চোতালতে আমাৰ মধুৰি আমডাল আছিল সেইটোৱে জেৰেঙা পথাৰ আমাৰ ভণ্টীক মুকুল পাইছিল তাইক জয়মতী বনালোঁ ময়ে গদাপাণি ময়ে চাউদাং ময়ে তাৰ পিছত সেনেকৈ বাল্টিং দি তাইক মাৰোঁ সেই পইণ্টে এন শ্বুট কেমেৰাটো আমাৰ কি হৈছিল আমি নাজানিছিলো যে এটা যদি ক্লীপ এটা যদি দীঘল হৈছে সেইটোক যদি কাটো কৰিব লাগে যিটো সেইটো নাজানো তো আমাৰ যিটো প্লেনিং থাকে এইবাৰ এইখিনি চিন ল'ম সেইখিনি যদি তাতকৈ দীঘল হৈছে কেমেৰাটো অফ হোৱা নাই আমি আমি আৰু এবাৰ ল'ম তাৰ মানে তো সেনেকৈ বৰমাই আমাক হেল্প কৰিছিল মোৰ কাষৰ ওচৰ চুবুৰীয়া বন্ধু এটা আছিল সিহঁতে সহায় কৰিছিল তো এনেকৈ মানে আমাৰ প্ৰথম চিনেমা মোৰ মানে জয়মতী আমি বনালো মানে মই গোটেইকেইটাই ক্লীপচকেইটা লৈ পিনে কাষৰ কেফে এখনত গৈছোঁ আৰু দাদাটোক কৈছো যে এই কেফে ক্লীপছকেইটা লগ লগাই দিব আৰু কেছেটত দি দি সি জাষ্ট লগ লগাই দিছে আৰু চিনেমাখন মই পেহী মহা মাহী ঘৰৰ চবকে দেখাইছোঁ আৰু চবে কয় ইমান সৰুতে চিনেমা বনাইছে তো মই সেনেকৈ মানে চিনেমা বনোৱা যাত্ৰাটো আৰম্ভ হ'ল আৰু মানে তাৰ পাছৰ পৰাই মই এখন এখনকৈ চিনেমা বনাই আহি আছো মানে জয়মতী তাৰ পিছত আকৌ নেক্সট অন্ধত্ব মানে হেঙাৰ বুলি এইখিনি মেট্ৰিক পাছ নকৰাৰ আগতে আৰু মানে মেয়াল বুলি কিবা এখন তাৰ পিছত মেট্ৰিক পাছ কৰি স্মাৰ্টফোন এটা ল'লোঁ তাৰ পৰাই নতুন এডিটিং এপছবিলাকৰ লগতো চিনাকি হ'লোঁ

তাৰ পাছত এনেকৈ লাহে লাহে অলপমান কোৱালিটিতো ভাল হ'ব আহিলাক মই কেমেৰা চেমেৰা বস্তুবিলাক শিকিব নোৱাৰোঁ তাৰ পাছত সেনেকৈ অলপমান মাগুৰ বুলি বনালোঁ এনেকৈ ফিল্ম ফেষ্টিভেলবিলাকতো অলপমান পঠাব ধৰিলোঁ এখন দুখনকৈ ফেষ্টিভেলত স্ক্ৰীণিঙো হ'ল মানে অসমতো হ'ল অসমৰ বাহিৰতো স্ক্ৰীণিং হ'ল এটা দুটা এৱাৰ্ডো পালোঁ তো সেনেকৈ মই এতিয়ালৈকে এনেকৈ বনাই আহি আছো আৰু ছিক্স চেভেনৰ পৰাই এখন তথ্যচিত্ৰ বনালোঁ সেইটোৱে মোৰ চিনেমাৰ জাৰ্ণী আৰু